ঐ কবিতা শুনচোন মই এই অনলাইনৰ পৰা কুৰ্তি এখন আনিলো অৰ্ডাৰ দি ল'লো ইমান বেয়া আহিছে কাপোৰখন এতিয়া পিন্ধিবই নোৱাৰোঁ